সকলো মানুহে একেলগে উদযাপন কৰা আমাৰ ধৰ্মীয় অনুষ্ঠান বুলি ক'লে আমি বিহুটোৱে ক'ব পাৰোঁ যিহেতু বিহুটোৱে আমাৰ সকলোৱে একেলগ হৈয়ে পালন কৰোঁ আমি হিন্দুবিলাকে পিঠা পনা বনাওঁ কোনো কোনোৱে আমাৰ ওচৰত থকা মুছলিমবিলাকেও বিহুত এনেকৈ পিঠা পনা বনাই বা আমি বহাগ বিহুত যেনেকেই বিহুৱান লওঁ কাপোৰ লওঁ সিহঁতেও এনেকেৈ বিহু বুলি ক'লে কাপোৰ কানি কিনে আৰু সকলো হিন্দু ধৰ্মৰ মুছলিমৰ বুলি কথা নাই সকলোৱে আমি একেলগ হৈয়েই বিহুটো পালন কৰোঁ কাৰণ আমাৰ বিহুটো সকলোৱে ধৰ্মীয় অনুষ্ঠান যিহেতু সকলো ধৰ্মৰ লোকে পালন কৰি কৰিব পৰা যায় বিহুটোত কোনো জাতি ধৰ্মৰ কথা আহি নপৰে আৰু বিহুটোত আমি এনেকৈ পিঠা পনা বনালে সিহঁতেও বনায় বা কাপোৰ ৰঙালী বিহুত কাপোৰ আৰু বিহু নাচে আমাৰ সৰু সৰু বাচ্চাবিলাকেও সেনেকৈ বিহু নাচে ঘৰে ঘৰে বিহু চোতালত বিহু গাব আহে সেনেকৈ বিহুত মুছ্লিমবিলাকেও আহে আৰু বড়ো বড়ো বাচ্চাবিলাকেও বিহু গাব আহে সিহঁতে সকলো ধৰ্মৰ লোকে পালন কৰোঁ আমি একেলগে